নমস্কাৰ হেল্ল' গাইজ মোৰ এটি সৰু ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি বিয়া হোৱা দ্বিতীয়টো দিন মই আজি মোৰ নতুন ঘৰখনৰ ঘৰখনতে মই এটি মিনি ভ্লগ বনাম বুলি চেষ্টা কৰিছোঁ মোৰ ঘৰৰ পৰিয়ালটিৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ মোৰ মা দেউতা আৰু এজন দেওৰ আছে আৰু এগৰাকী ননন্দ সেয়াই আৰু মোৰ মানুহজন সেয়াই মোৰ পৰিয়াল আৰু মই আপোনালোকক আজি বিশেষ এটা কাৰণত এই ভিডিঅ'টি বনালোঁ আপোনালোকে মোক পৰামৰ্শ দিবচোন মোৰ মানুহজনৰ ঘৰত উপাধি গগৈ মই লিখিছিলোঁ বৰা মোৰ আধাৰ কাৰ্ডত বৰা আছে মানুহজন গগৈ এতিয়া তাকে মই কি কি কৰিলে মানে মোৰ আধাৰ কাৰ্ডত নামটো উঠিব বদলি হ'ব উপাধিটো সেইটোকে সুধিবলৈকে মই আপোনালোকৰ ওচৰত দিহা আপোনালোকে দিহা পৰামৰ্শ দিব বুলি মই এই ভ্লগটি বনালোঁ আৰু যদি কোনোবাই পাৰে মোক ক'বচোন আপোনালোকে সহায় কৰিবচোন মই কি কৰিলে মোৰ আধাৰ কাৰ্ডত উপাধিটো বদলি হ'ব এয়াকে সুধিবলৈকে মই এই ভ্লগটি বনালোঁ আপোনালোকে মোক সহায় কৰিব বুলি আশা কৰিলোঁ মই